মই যিটো সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ সেই সম্প্ৰদায়টো হৈছে অসম ৰাজ্যৰ আহোম সম্প্ৰদায়ৰ মই জীয়ৰী এই সম্প্ৰদায়ত আমাৰ খাদ্যভাস বেলেগ আমাৰ সাজ পোছাক বেলেগ আমাৰ গহনা গাঁঠৰিও নিজা গহনা গাঁঠৰি আছে তাৰ ভিতৰত আমাৰ সাজ পোচাক বুলি ক'বলৈ গ'লে আমাৰ যিবিলাক আহোম জীয়ৰী বা আহোম বোৱাৰী তেওঁলোকে বিশেষকৈ মুগা ৰিহা পৰিধান কৰে মুগা মেখেলা এৰী চাদৰ এৰী চেলেং পাট কাপোৰ ঠিক তেনেদৰে পুৰুষসকলে চোলা চুৰিয়া চেলেং ইত্যাদি পৰম্পৰাগত পোচাক পৰিধান কৰে আৰু গহনাৰ বিষয়ে যদি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে গহনা গহনাও মহিলাসকলে মাদলী বিৰি দুগদুগী বালা গামখাৰু গল পতৰা কেৰু থুৰীয়া গেজেৰা মুঠি খাৰু এইবিলাক গহনা তেওঁলোকে ব্যৱহাৰ কৰে যিহেতু মই আহোম সম্প্ৰদায়ৰ জীয়ৰী আমাৰ অসম ৰাজ্যৰ এই ধেমাজি জিলাত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে তাৰ ভিতৰত মিচিং সম্প্ৰদায় আছে সোনোৱাল কছাৰী আছে তিৱা আছে এই সকলোবিলাক সম্প্ৰদায়ৰ মাজত আহোম সম্প্ৰদায়ৰ যিটো সাজ পোচাক বা পৰম্পৰাগত সাজ পোচাক বা গহনা গাঁঠৰি আমাক পৃথক কৰি ৰাখে এতিয়া আহোম সম্প্ৰদায় যিহেতু এটা ছশ বছৰীয়া ৰাজত্বৰ এটা সম্প্ৰদায় আহোম সম্প্ৰদায়ৰ নিজা বুৰঞ্জী আছে নিজা স্ক্ৰিপ্ট আছে নিজা ভাষা আছে যাক টাই ভাষা বুলি কোৱা হয় নিজা সাজ পোচাক আছে নিজা ৰীতি নীতি আছে নিজা খাদ্যভাস আছে পৰম্পৰাগত অনুষ্ঠান আছে গতিকে এই সকলোবোৰ খাদ্যভাস ৰীতি নীতি সাজ পোচাক ধৰ্মীয় অনুষ্ঠান ইত্যাদি সকলোবোৰে আমাক অন্য সম্প্ৰদায়ৰ পৰা পৃথক কৰে বুলি মই ভাবোঁ